পশুপালন গ্ৰাম্য সমাজৰ এক অবিচ্ছেদ্য অংগ আছিল এতিয়াও সেই একে পৰিস্থিতি গ্ৰাম্য সমাজত দেখা পোৱা নাযায় কাৰণ আগৰ দিনত গৰু মানুহে প্ৰতিপালন কৰিছিল গৰুৰ গাখীৰ খাবৰ বাবে আৰু তেওঁলোকক পথাৰত হাল বাবৰ বাবে ডাঙৰ ডাঙৰ দমৰা গৰু বা বলদ গৰুবোৰ পথাৰত হাল টানিবৰ বাবে হাল বাবৰ বাবে ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমানৰ দিনত টেক্টৰ বা বৈদ্যুতিক প্ৰযুক্তিৰ সুবিধাৰ ফলত গৰু ম'হবোৰ পুহিবলৈ এৰি দিয়া হৈছে আগৰ দিনৰ তুলনাত বৰ্তমান কিছুসংখ্যক মানুহৰ ঘৰতহে গৰু দেখিবলৈ পোৱা যায় আৰু ছাগলী গৰু এইবোৰ বৰ্তমান দিনত গাঁৱলীয়া সমাজতো অধিক পৰিমাণে দেখিবলৈ পোৱা নোযোৱাৰ দেখিবলৈ নোপোৱা কাৰণ আৰু হৈছে যে মানুহৰ প্ৰত্যেক ঘৰতেই বেৰণিৰ সুবিধা হৈছে জেওৰা বৈ দিয়া হৈছে বা ৱালৰ সুবিধা কৰা হৈছে মানুহৰ জেগাৰ অভাৱ হৈছে বেলেগ মানুহৰ বাৰীত যদি বেলেগ মানুহৰ গৰু ছাগলী প্ৰৱেশ কৰে তেওঁলোকে সেই গৃহস্থক গালি দিয়ে বা গৰু ছাগলীসমূহ ভালদৰে প্ৰতিপালন কৰিব নোৱাৰাৰ কথা কয় যাৰ ফলত মানুহে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু গৰু ছাগলীসমূহ চৰণীয়া পথাৰৰ অভাৱৰ ফলত তেওঁলোকক খোৱা বোৱাৰ বাবে অসুবিধা হোৱাৰ বাবে প্ৰতিপালনৰ বহুতো অসুবিধা হৈছে গাঁৱলীয়া সমাজতো তেওঁলোকক দানা ক্ৰয় কৰি অধিক ব্যয় কৰি প্ৰতিপালন কৰিবলগা হৈছে তেনেস্থলত গাঁৱলীয়া দুখীয়া মানুহে জীৱ জন্তু প্ৰতিপালন কৰাৰপৰা অব্যাহত থাকিব লগা হৈছে প্ৰতিপালন কৰাৰ কথা ভাবিলেও তেওঁলোকে চৰণীয়া পথাৰৰ অভাৱতেই তেওঁলোকে জীৱ জন্তুসমূহ ঘৰচীয়া জীৱ জন্তু যেনে গৰু ছাগলী এইবোৰ প্ৰতিপালন কৰিবলৈ এৰি দিয়া হৈছে বিশেষ কাৰণটো হৈছে যে খেতিপথাৰ খেতিপথাৰত বৰ্তমান দিনত টেক্টৰ বিভিন্ন ধৰণৰ যন্ত্ৰৰ প্ৰয়োগ কৰাৰ ফলত গৰু ম'হবোৰৰদ্বাৰা হাল নোবোৱা হৈছে আৰু ক্ৰয় কৰি দোকানত পোৱা গাখীৰ লিকুইড গাখীৰ বা পেকেটেই হওক বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট গাখীৰ ব্যৱহাৰ কৰিছে যাৰ ফলত ঘৰচীয়া গাখীৰৰ কোনো ধৰণৰ প্ৰয়োজন বা ব্যৱহাৰ নকৰা হৈছে যাৰ ফলত অনুভৱ মানে প্ৰয়োজনীয়তাৰ অনুভৱো নকৰে দোকানতেই সাধাৰণতে যদি কিনিবলৈ গাখীৰ পোৱা যায় তেনেস্থলত ইমান কষ্ট কৰি পুহি গাখীৰ খোৱাতকৈ তেনে দোকানৰ গাখীৰ কিনি খুৱাই ভাল তেনেধৰণৰ ভাবিও মানুহে জীৱ জন্তু প্ৰতিপালন কৰিবলৈ এৰা হৈছে কোনো ধৰণৰ কামৰটো দৰকাৰ নাই বিভিন্ন ধৰণৰ যন্ত্ৰ প্ৰযুক্তিৰদ্বাৰাই হাল বোৱা হয় সেইবাবে গৰু ছাগলীবোৰ ইমান কষ্ট কৰি পুহিবলৈ এৰি দিয়া হৈছে ছাগলীবোৰ পুহিবৰ বাবে জেগাৰ অভাৱ হৈছে চৰণীয়া পথাৰবোৰ নাইকিয়া হৈ গৈছে চৰণীয়া পথাৰৰ জেগাত মানুহৰ ঘৰ বাবে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী বিভিন্ন ধৰণৰ দোকান পোহাৰ বজাৰ বঢ়াই দিয়া হৈছে যাৰ ফলত গৰু ছাগলীবোৰ খাবৰ বাবে চৰিবৰ বাবে কোনো ধৰণৰ জেগা নাইকিয়া হৈছে যাৰ ফলত মানুহবোৰৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক গৰু ছাগলীবোৰক পুহিবৰ বাবে বা তেওঁলোকৰ পেট পুহিবৰ বাবে তেওঁলোকক খোৱা বোৱাৰ বাবে মানে চৰাবৰ বাবে কোনো ধৰণৰ জেগাৰ অভাৱ হৈছে তাৰ ফলত বহুতো মানুহে বহুতো গাঁৱলীয়া মানুহে জীৱ জন্তুসমূহ পুহিবৰ বাবে পুহিবৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে যাৰ ফলত পুহিবলৈ বহুতো মানুহে এৰিও দিছে কিছু কিছু ঘৰৰ কিছু কিছু মানুহৰ ঘৰতহে দেখা পোৱা যায় যে গৰু পুহিছে গৰুৱে হাল বাইছে যিবোৰ মানুহে মানে ট্ৰেক্টৰ লগাই বা বিভিন্ন যন্ত্ৰপাতি ব্যৱহাৰ কৰি খেতি কৰিব নোৱাৰে তেনেবোৰ মানুহেহে বহুত কষ্টৰে গৰুৰদ্বাৰা হাল বাই খেতিপথাৰত খেতি কৰা দেখা গৈছে বহুত কষ্টৰে তেওঁলোকক খুৱাই বোৱাই গৰু ছাগলীবোৰ প্ৰতিপালন কৰা দেখা গৈছে ঘৰৰ গাখীৰ ঘৰত খোৱা দেখা গৈছে দোকানৰপৰা ক্ৰয় কৰি এইবোৰ বিভিন্ন ধৰণৰ লিকুইড গাখীৰ কিবাকিবি এইবোৰ খোৱা দেখা গৈছে